এই পাৰ্থক্যটো এইটোৱেই আগতে এইবিলাক নাছিল এইবিলাকত বেছি আঞ্জাবিলাক বেছিহে সোৱাদ হৈছিল আৰু যদিও অলপ টাইম লাগিছিল যদিও এইবিলাক টাইম লাগিছিল মই ভাবোঁ এতিয়া যোনবিলাক মিক্সাৰ গ্ৰাইণ্ডাৰ হওক বা বেলেগ অটমেটিক বস্তু এইবিলাক ইউজ কৰে সেইবিলাখন টাইম বাচে কিন্তু ইমান সোৱাদ নহয় কিন্তু আগৰ আগৰ যোনবিলাক দিনবোৰত যোনবিলাক ইউজ হৈছিল এতিয়া খৰিত বনোৱা আঞ্জাখন আৰু গেছত বনোৱা আঞ্জাখন বহুত পাৰ্থক্য আছে খৰিত বনোৱা আঞ্জাখন এনেই পাকমাৰি সেনকৈ বনাই থৈ দিলেও কিমান সোৱাদ হয় গেছত ইমান ভালকৈ টাইম লগাই বনালেও ভাল ত' পাৰ্থক্য বহুতখিনিয়ে আছে খৰিও আজিকালি কিন্তু যিহেতু আজিকালি মানুহবিলাকৰ টাইম নাথাকে বেলেগ বেলেগ বহুত কাম আছে গতিকে এইবিলাক ইউজ কৰি সেই কৰে আৰু